ব্যৱসায় এটা কৰিবলৈ হ'লে মানুহৰ প্ৰথমে প্ৰথম বস্তুটোৱে দৰকাৰ হয় টকাৰ প্ৰয়োজন হয় প্ৰথম ব্যৱসায় এটা কৰিবলৈ হ'লে তাৰপাছত হ'ল মানুহৰ একাগ্ৰতা আগ্ৰহ লাগিব ব্যৱসায়টো কৰিবলৈ হ'লে নিজৰ স্থিৰ মনটো মনটো স্থিৰ কৰাটো খুবেই প্ৰয়োজনীয় এটা ব্যৱসায় সফল কৰিবলৈ হ'লে ব্যৱসায়টো এনেকুৱা এটা বস্তু আজি আপোনাৰ বহুত ভালকৈ চলিলে কোনোবা দিনা পটককৈ অকণমান কিবা এটা হ'ল সেইটো টাইমত মানে এৰি দিলে নহ'ব যিটো আমি লৈছো সেই বস্তুটো পূৰা কৰিবলৈ আমি নিজেই ভাবিব লাগিব আৰু প্ৰতিটো আৰু আৰু এটা কথা হৈছে ব্যৱসায়ী ক্ষেত্ৰত মানুহৰ ব্যৱহাৰটো আপোনাৰ ব্যৱহাৰ আপোনাৰ ব্যৱহাৰ আপুনি মানুহজনক কেনেধৰণে আপুনি ব্যৱহাৰ কৰিব যাতে তেওঁলোকে দ্বিতীয়বাৰ আকৌ আপোনাৰ দোকানখনলৈকে আহিবলৈ বিচাৰে ব্যৱ আপুনি যদি মানুহজন আহে পটককৈ কিবা এটা কৈ দিয়ে তেনেকেতো নহ'ব গতিকে ব্যৱহাৰটো খুবেই প্ৰয়োজনীয় ব্যৱসায় ক্ষেত্ৰত কেনেদৰে আপুনি মানুহজনক আগ্ৰহ মানে আহিবলৈ আকৌ এবাৰ দ্বিতীয়বাৰ আকৌ আপোনাৰ দোকানখনলৈকে আহিবলৈ আপুনি কেনেধৰণে তেওঁক কথাবোৰ ক'ব সেইটো খুবেই প্ৰয়োজনীয় ব্যৱহাৰটো আৰু এখন দোকানত খুবেই প্ৰয়োজন যে নিজকে সম্পূৰ্ণভাৱে দি দিয়াটো আৰু ব্যৱসায়টো কৰিবলৈ হ'লে এনি টাইম বন্ধ হ'লেতো নহ'ব খোলা ৰাখিব লাগিব যাতে গ্ৰাহকজন ঘূৰি নাযায় আৰু প্ৰতিটো বস্তু ৰখাটো প্ৰয়োজনীয় যাতে গ্ৰাহকজন আপোনাৰ দোকানখনৰ পৰা ব্যৱ বেলেগ এখন বেলেগ এখন দোকানলৈ যাতে যাবলগীয়া নহয় তেনেধৰণে সকলোখিনি বস্তু ৰাখিব লাগে ব্যৱহাৰ লগতে ব্যৱহাৰটো ভাল হোৱাটোতো প্ৰয়োজনীয়েই তাৰ লগতে বস্তু গোটেইখিনি ৰখাটো প্ৰয়োজনীয় আৰু নিজৰ মনটো স্থিৰ কৰিব লাগিব ব্যৱসায়টো কৰিবলৈ হ'লে মানুহ আৰু দোকা আৰু নিজৰ এডখৰ জেগা নিজৰ এখন দোকান আৰু পৰিৱেশটো ভাল হোৱাতো দৰকাৰী এখন দোকানৰ কাৰণে এতিয়া যি টি পৰিৱেশতটো যেনেকুৱা তেনেকুৱা মানুহবোৰ যাবলৈ নিবিচাৰিব তো পৰিৱেশটো চাই মেলি অলপ দোকানখন দিলে ভাল হয় পৰিৱেশটো বহুত পৰিৱেশৰো বহুত কথা থাকে পৰিৱেশটো ভাল হ'লে মানুহজন যাবলৈও ধৰক ভাল পায় তেনেকুৱা ধৰণৰ কথা আহে ব্যৱসায়টো কৰিবলৈ হ'লে আমাৰ এইখিনি প্ৰয়োজনীয় ব্যৱহাৰ আপোনাৰ আচাৰ ব্যৱহাৰ আপুনি মানুহজনক কেনেকৈ আকৰ্ষণ কৰিব আপোনাৰ দোকানখনলৈ আহিবলৈ তেওঁ যাতে আহি ভাল পায় আৰু অলপ সুলভ মূল্যত নিজৰ বস্তুখিনি কেনেধৰণে আপুনি সুলভ মূল্যত বস্তুখিনি দিয়ে নিজৰ লাভটো বেছিকৈ নাভাবি কেনেধৰণে আপুনি ইজনক দিব পাৰে বেছি বেছিকৈ নিজৰ ফালে লাভটো চলেও বেয়া ও সুলভ মূল্যত কেনেধৰণে আপুনি বস্তু দিব যাতে আপোনাৰ ওচৰলৈ গ্ৰাহকজন তৃতীয়বাৰ আকৌ আহে আৰু কেনেধৰণে আপুনি আচাৰ ব্যৱহাৰ কৰে এজন মানুহে যেতিয়া কিনিবলৈ আহে বস্তু তেতিয়া সেইখিনি লক্ষ্য কৰে মানুহজন কেনেকুৱা বেয়া মানুহজন হ'লেতো আমি হ'লেও বেলেগ এখন দোকানলৈ যদি মানুহজন বেয়া হয় যাবলৈ বেয়া পাওঁ ত' তেনেকুৱা এটা কথা আপুনি যদি মানুহজনক ভালকৈ আচাৰ ব্যৱহাৰ মাত কথাই আপুনি যদি ভালকৈ মাতে নিশ্চয় তেওঁ তেওঁ আপোনাক ভাল পাব আৰু দ্বিতীয়বাৰ আহিবলেও আপোনাৰ দোকানখনলৈ ভাল পাব আৰু এইখিনি আৰু তেনেকৈ নিজৰ ব্যৱসায়টো চলাই নিবলৈ বন্ধ বন্ধ ৰাখিব নালাগে নিজৰ বিপনীখন যিখন আপুনি ব্যৱসায়টো কৰিব আপুনি সম্পূৰ্ণৰূপে আপোনাৰ টাইমটো তাত দিব পাৰিব লাগে যাতে আপুনি সেইটো বিজনেচটো কৰিলে বেলেগ কিবা এটা কৰি থাকিলে তেনেকুৱা নহয় সম্পূৰ্ণৰূপে মানুহজন দিব নিজৰ ব্যৱসায়টো যেতিয়া আপুনি ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ সম্পূৰ্ণ মনোযোগটো সেই ব্যৱসায়টো দিয়াৰ খুবেই প্ৰয়োজন তেতিয়াহে আপুনি সফলতা অৰ্জন কৰিব পাৰিব ব্যৱসায়টোৰ ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব